অঁ অঁ মই মৌচুমীয়েই ক'লোঁ আজি এসপ্তাহমান আগত যে নাম্বাৰটো লৈছিলোঁ এই পাহৰিলা চাগে এই যে কাপোৰৰ ডিজাইন কৰিছিলোঁ বুলি নাম্বাৰটো লৈছিলোঁ অঁ বোলো ফোন এটা কৰোঁছোন কিনো কৰিছে

আচ্ছা এই বিহুৰ কাৰণে নে ক'ৰবাত প্ৰ'গ্ৰেম আছে নে ফটো শ্বুট আছে নে তাকে সুধিবলৈকে বোলো ফোন এটা কৰোঁচোন

অঁ মই সেইকাৰণে ফোন কৰিলোঁ তুমি মানে ফটো শ্বুট কৰা যে মই মানে নতুনকে কাপোৰ এযোৰ বিহুৰ কাৰণে সেই ডিজাইন কৰিছিলোঁ তাৰপাছত মইনো নাই তাইকে ফোন এটা কৰি চাওঁ তায়ো ফটো শ্বুট কৰা হ'ব তোমাৰো মানে তোমাৰ তুমি প'ষ্ট কৰিব পাৰিবা লগতে মোকটো টেগ কৰিবা আৰু অঁ অঁ কৈছে

মোৰ চব বহুত আছে তেনেকুৱা ডিজাইনৰ আপোনাক মই পঠিয়াই দিম চাই কৰি ল'ব পাৰিব অঁ তেওঁলোকৰ কাষ্টেম কাপোৰৰ ডিজাইনটো মই কৰিছিলোঁ অঁ মই এই ফেচবুকত চালে গম পাবা মৌচুমী ডিজাইনাৰ তেনেকৈ এই পেজ এটা আছে

তাত কাপোৰ কালেকশচনখিনি তাত ফ'ল' কৰিলে মোৰ কাপোৰৰ কালেকশনখিনি দেখিবা তাতে মই প'ষ্ট কৰি থওঁ পেজটোত এখন মানে অনলাইন অৰ্ডাৰো লওঁ যে

অঁ অঁ প্ৰগ্ৰামতে লগ পোৱা কৰি থকা হৈছেও দেই

অঁ অঁ নতুন কাম মানে বিহু গ্ৰুপবোৰ এতিয়া যিবোৰ নতুনকে গ্ৰুপ শৰ্ট ভিডিঅ' বনায় মানে ইউটিউব চেনেলবোৰ আজিকালি এখন শৰ্ট ভিডিঅ' বনাই থাকে আৰু তেনেকে তিনিটামান গ্ৰুপে যোগাযোগ কৰিছে সিহঁতক মানে কাপোৰৰ ডিজাইন হিচাপে লাগে বিহুৰ কাৰণে

সিহঁতে যিহেতু ডান্স কৰিব সিহঁৰ মানে গোটেই ড্ৰেছটোত এনেকে জাপিৰ জাপিৰ ডিজাইনত লাগে বাৰজনী বাৰজনী ছোৱালী মানে ড্ৰেছটো সিহঁতক যেনেকে লাগে ডিজাইন কৰি দিব দিছে টিচাৰজন হেৰি হয় ডেৰগাঁওৰ হয় অংকুৰ অংকুৰ দাস বুলি কৈ চিনি পোৱাই চাগে অঁ অঁ চাৰে

অঁ ঠিক

আচ্ছা আচ্ছা অঁ

পচাই দিম বাৰু অঁ অঁ অঁ

মই অঁ মই তোমাক পঠিয়াই থ'ম বাৰু অঁ গম পাইছোঁ গম পাইছোঁ অঁ মই পঠিয়াই দিম লিংকতো তুমি চাই ল'ব পাৰিব মই কাপোৰ ডিজাইনবোৰ দি দিম বাৰু

ৰিচেণ্ট আজি তুমি ৰিচেণ্ট মানে এমাহৰ আগত মই কইনাৰ সাজযোৰ ডিজাইন কৰি আছিলোঁ তুমি চাব পৰা মই বাৰু তোমাক ফটোখন দি দিম একদম আনকমন মানে যিবোৰ আজিকালি ধৰা এইবোৰ ৰঙা ফলছটো বেছি থাকে তেনেকুৱা ধৰণৰ একেবাৰে নহয় বগাও আছে ৰঙা মিক্স আছে চাইডত মানে এনেকে মণিগুটি লগা আছে মোক একদম আনকমন ডিজাইনত আৰু কইনাজনী বহুত বেছি ভাল পাইছে মানে কাপোৰযোৰৰ ডিজাইনটো মানে অঁ অঁ

গম পাইছোঁ একো নহয় তোমালোকৰ অপশানৰ ওপৰত তোমালোকে যিটো চইচ কৰা তাৰ ওপৰত মই ডিজাইন কৰা কাপোৰযোৰ বনাই দিব পাৰিম আৰু মানে গম পাইছোঁ

গম পাইছোঁ একো নহয় তুমি জুৱেলাৰীটো তুমি পঠিয়ালে আৰু মোৰ ইয়াত মানে মই আজি দুমাহ হৈছে মই জুৱেলাৰী কামো মানে কৰিবলে মানে ষ্টাৰ্ট কৰিছোঁ আৰু নতুন নতুন জুৱেলাৰী কালেকশ্যনো আছে তুমি চাই ল'ব পাৰিবা মানে তোমালোকৰ যদি গ্ৰুপ গ্ৰুপ ৱাইজ কিবা লাগে তেতিয়া মানে মোৰ বেছি সুবিধা হয় দিবলৈ বস্তুবোৰ

তাত আছে আছে অঁ অঁ মই কৰিছোঁ কাম

ঠিক আছে তুমি মোক কণ্টেক্ট কৰিবা মোক তেনেকুৱা ধৰণৰ ড্ৰেছো মই বনাওঁ খালী মোক আগতীয়াকৈ ক'ব লাগিব তোমালোকে যে বাইদেউ এনেকুৱা ধৰণৰ ড্ৰেছ লাগিব বনাই দিব পাৰিমানে মানে মোৰ বেলেগ কামো থাকে যে তুমি আগতীয়াকৈ ক'লেহে মই তেনেকুৱা ধৰণৰ ড্ৰেবোৰ বনাই দিব পাৰিম অভিয়াছলি পাৰিম এইটো একদম চিম্পলকে একো মানে কি কটন কটন টাইপৰ কাপোৰে এইটো বনাই বনাই পিন্ধিবলে বহুত বেছি কমফৰ্ট হয় খালি আজিকালি কি হয় তুমিতো জানাই ফেশ্বনৰ যুগ মানে

গম পাইছোঁ

কমফৰ্ট অঁ কমফৰ্টেবল হ'বা

তুমি হেৰি কৰিবা যদি কিবা প্ৰগ্ৰেমৰ কাৰণে লাগে তুমি মোক কণ্টেক্ট কৰিবা নাম্বাৰ এইটোৱে হোৱাটছএপত মই তোমাক কেটেলেগবোৰ দি দিম পেজটো লিংক দি দিম তুমি চাবা আৰু তুমি মোক কণ্টেক্ট কৰিব পাৰিবা কিবা কাপোৰৰ কাৰণে

গম পাইছোঁ ঠিক আছে দিয়ক